হয় মই ৱাইন শ্বপৰ বাইদেউ কৈছোঁ কওকচোন মানে মানে হেৰিটো কি কি পায় মানে মদ পায় তোমাৰটো মস্তি ৰাইন'

অঁ সাঁজো পায় সাঁজ মদ সাঁজ চুলাই ৰঙা চব পায় আমাৰ দোকানটো সেই ওচৰতে আছে এই ওচৰতে সেই তোমাৰ হেৰি ধৰা ডেলবাগানত আছে

সানিব লাগিব মিহলি কৰি কলহত তেনেকে হেৰি ভৰাই কলহত বা হে বাকেটত বা হেৰি বাল্টিঙত থ'ব লাগিব থৈ পিনে মানে

তোমাক কোনে এই কিমান লাগিছিলে বাৰু অঁ তুমি হেৰি পঠিয়াই দিবা মানুহ মই দি পঠিয়াম বাৰু পইচাটো তুমি দি দি টোত ধৰা তোমাৰ হেৰি এশ টকা বটল

বাচন তোমাৰ ধৰা কিমান পৰিব কি কি তোমাৰ কোনটো লাগে আকৌ

মহল মহল মহল এইটো এতিয়া কি কয় ৱাইন চোৱাইন চব পায় ন নাম্বাৰ ওৱান পায় ৰম পায় চব চব ধৰণৰ থাকে বিন্দাছ মস্তি হ'ব দিয়া তেন্তে তুমি কালি হেৰি পঠিয়াই দিবা কাষ্ট হেৰি মানুহ পঠিয়াই দিবা মই দি পঠিয়াম হ'ব